আজিকালি মানুহে পশ্চিমীয়া নৃত্য শিকিবলৈ আগ্ৰহী তাৰ লগতে ভাৰতীয় নৃত্যও শিকে যাৰ য'ত ৰুচি আছে তাতেই শিকিব আৰু যিহেতু আজিকালি বৰ্তমান যুগত সকলোবিলাকেই পশ্চিমীয়া সংস্কৃতি আদৰি ল'ব বিচাৰিছে গতিকে নৃত্যটোকো তেওঁলোকে তেনেকৈ আদৰিব বিচাৰিছে আৰু সেইকাৰণেই